পেইণ্টিঙক মোৰ পেছা হিচাপে ল'ব খোজা নাই কিন্তু মই পেইণ্টিং হে হবী হিচাপে ভাল পাওঁ মোৰ মানে প্ৰিয় কাম আৰু পেইণ্টিংটো আপোনাৰ পেছা হিচাপে ল'ব পাৰে কিন্তু যিজন ব্যক্তিয়ে ধৰ বাছি লয় আৰু মোৰ পেছা পেইণ্টিং হয় সেই মানুহজনে ছিয়ৰ হ'ব লাগিব যে কোনখিনি অঞ্চলত পেইণ্টিং স্কুলখন বা কৰ্মস্থানটো পাতিলে তেওঁ লাভবান হ'ব সকলো স্থানত এতিয়া গাঁও এৰিয়াতো পেইণ্টিঙৰ বিষয়ে ইমান নাজানেও আৰু ইয়াৰ যে মানে ইণ্টাৰনেশ্যনেল লেভেলত হওঁক স্ক'প আছে স্থান পায় সেনেকুৱা সবেই গম নাপায় মানে ছ' অলপ জ্ঞাত হ'ব লাগিব মানুহবোৰ পেইণ্টিঙক লৈ পেলাই তেনেকুৱা স্থানত যদি নিজৰ স্কুলখন খোলে বা পেইণ্টিঙক লৈ পেলাই অকণমান অৱগত কৰাব বিচাৰে পেছা হিচাপে তেতিয়াহ'লে সেই মানুহজন নিজেই মানে ছিয়'ৰ হৈ থাকিব লাগিব যে অঁ এইখিনি অঞ্চলত যদি মই স্কুলখন খুলিব বিচাৰোঁ তেতিয়া মোৰ চলিব মানে মানুহখিনিয়ে ছাপোৰ্ট কৰিব তেনেকুৱা এটা নিজৰ আইডিয়া থাকিব লাগিব তেতিয়া পেইণ্টিঙক পেছা হিচাপে ল'ব পাৰিব নহ'লে সব অঞ্চলতে ইয়াৰ উন্নতি হোৱা মই ইমান এটা দেখা নাই মানে